হয় আমি ই পৰ্যটনৰ সৈতে কথা পাতি ভাল পাওঁ কাৰণ পৰ্যটনলৈ অহা লোকসকল বহুত বিধৰ ঠাই বহুত বেলেগ বেলেগ ঠাই বিভিন্ন ঠাইৰ পৰা আহে আৰু বিভিন্ন ঠাইৰ পৰা অহা লোকসকলৰ কথা শব্দবিলাক বহুত বেলেগ হয় তেওঁৰ লগত কথা পাতি এটা কাৰণেই ভাল লাগে কাৰণ তেওঁলোকৰ কথাৰ তাল তেওঁলোকৰ সেই গাঁৱৰ কথা পাতিব পাৰি গাঁৱৰ পৰা লোকসকল হ'লে গাঁৱৰ কথা পাতি ভাল লাগে চহৰৰ পৰা অহা লোকসকল হ'লে মানে চহৰৰ কথা পাতি ভাল লাগে কাৰণ আমাৰো জানিবৰ মন যায় যে তেওঁলোকৰ ঠাইডোখৰত কেনেকুৱা ধৰণৰ প্ৰয় নীতি নিয়ম হয় কেনেকুৱা ধৰণৰ হয় গাঁওখন সেইবিলাক কথা পাতি পৰিস্থিতিৰ লগত ভাল লাগে কাৰণ বহুতো ঠাইত বহুতো বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰীতি নীতি হয় তেওঁলোকৰ খেতি বাতিয়ে হওক খেতি বাতি কৰাৰ পদ্ধতি বেলেগ হয় সেই তেওঁলোকে কেনেকৈ খেতি বাতি কৰে তেওঁলোকে কেনেকৈ তাত থাকে তেওঁলোকৰ ঘৰ দুৱাৰ কেনেকুৱা সকলো ধৰণৰ কথা তেওঁলোকৰ লগত কথা পাতি ভাল লাগে আৰু বিশেষকৈ তেওঁলোকৰ স্কুলৰ পৰা যায় এই এই পৰ্যটনৰ লগত কথা পাতিলে মানে তেওঁলোকৰ লগৰ যোনবিলাক ভাষা সেই ভাষাবিলাক আকৰ বিষয়েও জানিব পাৰি ভাষাবিলাক তেওঁলোকৰ বেলেগ বেলেগ হয় তেওঁ কিছুমান হয় ইংলিছৰ হয় ইংলিছত কথা পাতিলে আমাৰ বহুতো জ্ঞান বৃদ্ধি হয় ইংলিছক কথা আমাৰ ইংলিছৰ বহুতখিনি জ্ঞান পাওঁ আমি আৰু বহুতো তেনেকুৱা কালচাৰৰ যোনবিলাক পৰ্যটনৰ মানুহবিলাক আহে সেই পৰ্যটনৰ কথা পাতিলে বহুতো নজনা কথাও জানিব পাৰি আৰু এই কথা জানিলে বহুতো জ্ঞান প্ৰাপ্ত হৈও আমাৰো আমি তেওঁলোকৰ অৰ বিষয়ে তেওঁলোকে কেনেকৈ থাকে তেওঁলোকে কেনেকৈ ঐ তাত থাকি তেওঁলোকে কেনেকৈ স্কুললৈ যায় তেওঁলোকৰ স্কুলৰ ৰীতি নীতি কি তেওঁলোক কেনে কেনে তেওঁলোকৰ সেই পৰ্যায়ৰ লোকসকল লৰ তেওঁলোকৰ ৰাস্তা পদূলি কেনেকুৱা সকলোবিলাক আমি ই বহুত জানিব কথা জানিব পাৰোঁ আৰু এই এইবিলাক পৰ্যটনৰ লগত আমি কথা পাতিলে বহুতো জ্ঞান প্ৰাপ্ত কৰোঁ আৰু এই জ্ঞান পালে আমাৰ বহুতো সুবিধা হয় আমাৰ পঢ়া ক্ষেত্ৰত সুবিধা হয় কাৰণ আমি পৰ্যটনৰ লগত কথা পাতিলে আমাৰ বহুতো ধৰণৰ লোকসকলৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতোঁ এই কথা আমি জানিব পাৰিলে আমি বহুতো জ্ঞানপ্ৰাপ্ত কৰোঁ আৰু এই জ্ঞানেদি আমি ই নজনা কথা বহুতো জানিব পাৰোঁ তেওঁলোকে কেনেকৈ ধৰণে বস্তুৰ তেওঁলোকৰ কেনেকৈ স্কুললৈ অহা যোৱা কৰে তেওঁলোকে কেনেধৰণে তাত থাকে তেওঁলোকৰ লোকসকলে কি কৰি কি বাণিজ্য কৰি তেওঁলোকে খায় তেওঁলোকে কেনেকৈ তাত থাকে এইবিলাক সকলোখিনি আমি জানিব পাৰোঁ পৰ্যায় তেওঁলোকৰ কথা পাতি আমি বহুতেই ভাল পাওঁ বেলেগ দেশ বেলেগ জেগাৰ ঠাই পৰা যদি লোক আহে তেওঁলোকে কেনেধৰণে তেওঁলোকে তেনেধৰণৰ তেওঁলোকে খেতি কৰি খায় তেওঁলোকে কেনেকৈ কি কৰি খায় আমি সেইবোৰ সকলোবিলাক তেওঁলোকৰ লগত আলোচনা কৰিব পাৰোঁ আৰু বিশেষকৈ আমাৰ এই আলোচনা কৰিলে মানে আমি আমি এই আলোচনা কৰিলে আমি তেওঁলোকৰ বহুতো কথা নজনা কথা আমি জানিব পাৰোঁ আৰু এই জনাৰ বাবে আমি বহুতো কথা আমি তেওঁলোকৰ বিষয়ে জানো যোনবিলাক কথা আমি আমি নজনা কথাও সেইবিলাকৰ দ্বাৰাই আমি জানিব পাৰোঁ আৰু এই এই কথাবিলাক আমি সকলো ঘৰুৱা মানুহৰ লগতো আমি এনেধৰণে কথা পাতি আমি জ্ঞান কৰোঁ পঢ়া অকল আমি কিতাপৰ ক্ষেত্ৰতে পঢ়িয়ে আমি যে জ্ঞানপ্ৰাপ্ত কৰিব নোৱাৰোঁ কাৰণ আমি বহুতৰ বহুতো ঠাই পৰা অহা লোকসকলৰ লগৰ লগত আমি যেতিয়া কথা বাৰ্তালাপ কৰোঁ তেতিয়া আমি তেওঁলোকৰ নজনা কথা বহুতো জানিব পাৰোঁ আৰু এই নজনা কথা জানিলে আমাৰ বহুতো সুবিধা হয় আৰু এই সুবিধাৰ কাৰণে আমাৰ আমাৰ এই ধৰণৰ আৰু বহুতো কামত আহে যাতে আমি যিকোনো বিষয় হওক কাম কাজৰ বিষয়ে হওক বা বাণিজ্য বিষয়ে হওক তেওঁলোকৰ তাত আঁহ নগৰখনত কেনেকুৱা ধৰণৰ বাণিজ্য বেপাৰ বাণিজ্য কৰে তেওঁলোকে কেনেকৈ খেতি বাতি কৰে তেওঁলোকে কেনেকৈ কি বাণিজ্য কৰি সি খায় তেওঁলোকে কেনেকৈ তাত থাকে এইবিলাক সকলোৱে আমি তাৰ পৰা জানিব পাৰোঁ আৰু এই পৰ্যটনৰ বিষয়ে আমি যদি এই কথা পাতোঁ তেওঁলোকৰ লগত বিভিন্ন ঠাই পৰা অহা লোকসকলৰ লগত যদি আমি এনেকৈ কথা পাতোঁ তেতিয়া বহুতো ধৰণৰ কথা আমি জানিবলৈ পাওঁ আৰু এই কথা জানিব পাৰিলে আমাৰ বহুতো জ্ঞান প্ৰাপ্ত হয় আৰু এই জ্ঞানে আমি বহুতো ধৰণৰ কিতাপৰ ক্ষেত্ৰত আমি সহায় পাওঁ আৰু এই লোকসকলৰ লগত আমি কথা পাতিলে কথা পাতিলে আমাৰ বহুতো ধৰণৰ সুবিধা হয় সুবিধা কাৰণ বহুত ঠাইৰ পৰা যিবিলাক পৰ্যটনৰ বাবে লোকসকল আহে তেওঁলোকক আমি আমাৰ আমাৰ ইয়াত থকা ব্যৱহাৰ বিষয়েও আমি ক'ব পাৰোঁ আমাৰ ইয়াত থকা স্থানৰ বিষয়েও ক'ব পাৰোঁ আমাৰ ইয়াত থকা খেতি বাতিয়ে হওক বা যিকোনো ধৰণৰ বস্তু হওক আমি ইয়াত কেনেকৈ তাত আমি ইয়াত বহুতো লোকসকলৰ বিষয়ে ক'ব পাৰোঁ যে গাঁৱে আমাৰ এই গাঁওখনৰ তেওঁলোকে কেনেধৰণে কে খেতি বাতি কৰে তেওঁলোকে কেনেকৈ বেপাৰ বাণিজ্য কৰে এইবিলাক সকলো বস্তু আমি তেওঁলোককো জনাব পাৰোঁ আৰু তেওঁলোকে আমাকো এইবিলাক সকলো বস্তু আমাক জনাব পাৰি ইয়াত আমি এই সকলো বস্তু পৰ্যটনৰ লোকসকলৰ লগত কথা পাতিয়েই জানিব পাৰোঁ সেইকাৰণে আমি এই পৰ্যটনৰ লোকসকলৰ লগত কথা পাতি ভাল পাওঁ আৰু এই পৰ্যটনৰ লোকসকল আমাৰ কাৰণে বহুতো দৰকাৰ হয় কাৰণ নজনা কথা বহুতো তেওঁলোকৰ পৰাও আমি জানিব পাৰোঁ এই এই কথাবোৰ এই কথাবিলাক আমি তেওঁলোকক সুধিব পাৰোঁ যে তেওঁলোকৰ ভাষা হওক তেওঁলোকৰ সেই ভাষা য়ে হওক বা তেওঁলোকে থকা ঠাইডোখৰে হওক কেনেকুৱা হয় তেওঁলোকৰ ভাষা কেনেকুৱা হয় আমি সকলোবিলাক তেওঁলোকৰ ৰ পৰাই জানিব পাৰোঁ সেইবাবে আমি পৰ্যটনৰ লগত কথা পাতি ভাল পাওঁ বিভিন্ন ধৰণৰ পৰা অহা ঠাইৰ পৰা অহা লোকসকল আমাৰ কাৰণে বহুতো প্ৰয়োজনীয় হয় আমি তেওঁলোকৰ লগত ভালকৈ কথা পাতি আমি বহুতো নজনা কথা আমি জানিব পাৰোঁ আৰু এই কথাবিলাক আমি আমি তেওঁলোকৰ লগত আলোচনা কৰিব পাৰোঁ আৰু তেওঁলোকক আমি তেওঁলোকৰ তাত থকা ঠাইডোখৰ আমি তেওঁলোকৰ বিষয়ে জানিব পাৰোঁ তেওঁলোকে আমা আমি থকা জেগাত তেওঁলোকে এই ঠাইডোখৰ বিষয়ে জানিব পাৰে সেইবিলাক আলোচনাত তেওঁলোকৰ লগত আমি কৰিব পাৰোঁ আৰু এই পৰ্যটনৰ লোকসকল লগত কথা পাতিলে আমাৰ বহুতো এইবোৰ ভাল জ্ঞান প্ৰাপ্ত হয় অকল পঢ়াৰ ক্ষেত্ৰত বুলিয়েই নহয় আমি বহুতো কিতাপত নথকা যোনবোৰ নজনা কথা আমি এই এই পৰ্যটনৰ লোকসকলৰ লগত কথা পাতি জানিব পাৰোঁ এই কথা আমি জানিব পাৰিলে বহুতো ধৰণৰ আমি এই নজনা কথা জানি নি আমি জ্ঞান প্ৰাপ্ত কৰিব পাৰোঁ কিতাপত থকা সকলো ধৰণৰ বস্তু বা কথা আমাক আমাক সেইখিনিয়ে জ্ঞান নিদিয়ে কাৰণ আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ বেলেগ বেলেগ ধৰণৰ দেশ বিদেশৰ পৰা অহা লোকসকলে লোকৰ লগতে হওক বা যেনেকুৱা ধৰণৰ মানুহৰ লগতে নহওক পৰ্যটন লোকৰ হালসকল অল বহুত বেলেগ বেলেগ এক জাতিৰ মানুহ আহে তেওঁলোক পৰ্যটনৰ বাবে সেই পৰ্যটনৰ লগত আমি কথা পাতিব লাগে আৰু এই কথা পাতিলে আমি বহুতো জ্ঞান প্ৰাপ্ত কৰোঁ আৰু এই জ্ঞানে আমাক বহুতো সুবিধা দিয়ে আৰু নজনা কথা আমি জানিব পাৰোঁ আৰু এই কথা আমি জানিলে বহুতো ধৰণৰ বস্তু আমি তাত কেনেকৈ তেওঁলোক থাকে তেওঁলোক তেওঁলোক কেনেকৈ খায় তেওঁলোক কেনেকৈ থাকে তাত সেই ঠাইডোখৰ কেনেকুৱা তেওঁলোকে কেনেকৈ কি কৰি খেতি বাতি কৰি খায় সেইবিলাক সকলো আমি গম পাওঁ তেওঁলোকৰ লগত পৰ্যটনৰ লগত কথা পাতিলে এই পৰ্যটনৰ লগত কথা পাতিলে আমি বহুতো নজনা কথা আমি জানিব পাৰোঁ সেইবাবে আমি পৰ্যটনৰ লগত কথা পাতিব লাগে আমি ভাল পাওঁ পৰ্যটনৰ লগত কথা পাতিলে তেওঁলোক যেতিয়া আমাৰ ইয়ালৈ আহে আমি তেওঁলোকৰ লগত কথা পাতি বহুতো নজনা কথা জানিবলৈ পাওঁ আৰু এই কথা আমি বহুতো ধৰণৰ লগত বহুতো বিল মানুহৰ লগত আৰু এই কথা তেওঁ তেওঁলোকৰ লগত আলোচনা কৰি আৰু আমাৰ ওচৰে পাজৰে থকা লোকসকলৰ লগতো এই কথা আমি জনাওঁ আৰু এই কথা সকলো মানুহকে জানাই জনাই আমি বহুতো জ্ঞান প্ৰাপ্ত কৰোঁ আৰু আমি জ্ঞান প্ৰাপ্ত কৰাৰ লগতে আমাৰ ওচৰে পাজৰে থকা লোকসকলকো আমি এই জ্ঞান আন অৰ্জন দিওঁ আৰু এই জ্ঞানে মানুহক বহুতো জ্ঞান প্ৰাপ্ত কৰে এই মানুহবিলাকক বহুতো জ্ঞান প্ৰাপ্ত কৰে আৰু এই এই লোকসকল অল লগত কথা পাতিলে আমি নজনা কথাও আমি বহুতো জানিব পাৰোঁ আৰু তেওঁলোকেও আমি তেওঁলোকে নজনা কথা আমাৰ পৰা তেওঁলোকে শিকিব পাৰে সেইকাৰণে ইংৰাজী ভাষাই হওক বেংগলী ভাষাই হওক আমাৰ অসমীয়া ভাষাই হওক প্ৰতিটো ভাষাৰ লগতে আমি চিনাক্ত হওঁ আৰু কথা পাতি ভাল পাওঁ আৰু তেওঁলোকৰ লগত কথা পাতিলে মানে আমাৰ বহুতো জানিবলগীয়া কথাও আমি তেওঁলোকৰ লগত জানিব পাৰোঁ কথা পাতিলে আৰু এই কথা পাতিলে তেওঁলোকৰ লগত ত বহুতো ধৰণৰ যেনেকৈ তেওঁলোকে থাকে তেওঁলোকৰ কাপোৰ পিন্ধা পোছাকেই হওক বিধৰ বিধৰ জনজাতিৰ পিন্ধা সাজ পোছাকো বেলেগ বেলেগ থাকে তেওঁলোকে কেনেধৰণৰ কাপোৰ পিন্ধে তেওঁলোকৰ কাপোৰ পিন্ধাৰ ঘৰত বোৱা হওক যিয়ে ঘৰত পিন্ধাই হওক বা যিয়েই হওক আৰু তেওঁলোকে নিজে হাতে বোৱা কাপোৰে তেওঁলোকৰ কালচাৰৰ বিষয়ে আমি সকলো কথা জানিব পাৰোঁ তেওঁলোকৰ সাজ পোছাকেই হওক তেওঁলোকৰ ৰন্ধা বঢ়ায়েই হওক তেওঁলোকৰ যিকোনো বস্তুৱেই তেওঁলোকে যি যেনেকৈ থাকে তেওঁলোকৰ জীৱন যাপন যেনেকুৱা তেনেকৈ কেনেকৈ থাকে সেইবিলাক সকলো কথা আমি জানিব পাৰোঁ এইবিলাক জানিলে আমাৰ বহুতো ধৰণৰ জ্ঞান প্ৰাপ্ত হয় আমি নজনা কথা জানিব পাৰোঁ তেওঁলোকৰ পৰা এই পৰ্যায়লৈ অহা পৰ্যটনৰ বাবে অহা লোকসকলৰ বহুতো লগত কথা পতা আমাৰ ভাল কাৰণ বহুতো নজনা কথা আমি তেওঁলোকৰ পৰা জানিব পাৰোঁ